হেল্ল' অঁ নমস্কাৰ হয় হয় কোনে কৈছে হয় অঁ যবি এডমিশ্যন কিবা ৰিলেটেড নেকি বাৰু অঁ অঁ হয়

অঁ তুমি চৰকাৰৰ ফি ৱেইভাৰ স্কীমটোৰ কথা নাজানা চাগে ন চৰকাৰৰ যিটো ফি ৱেইভাৰ স্কীম তুমি সেইটোৰ কথা নাজানা চাগে ন অঁ অঁ সেইটো মানে হৈছে যে যিখিনি মানুহৰ ধৰা চৰকাৰী চাকৰি নাই মানে এতিয়া তোমাৰ দেউতাৰ বা মাৰ যদি তোমাৰ চৰকাৰী চাকৰি নাই আৰু তেওঁলোকৰ বাৰ্ষিক আয় যদি ডেৰ বা দুই লাখৰ তলত হয় তেতিয়াহ'লে তুমি এই ফি ৱেইভাৰ স্কীমটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা নহয় নহয় এইটো চলি আছে বহুত বছৰৰ পৰা আজি ছয় সাত ছয় সাত বছৰমানৰ পৰা এইটো চলি আছে অঁ অঁ হয় হয় মই তেতিয়াহ'লে তোমাক অঁ কোৱাচোন অঁ হয় সেইকাৰণে চৰকাৰে মানে সেইকাৰণেই তোমালোকৰ নিচিনা মানে যি পঢ়াৰ প্ৰতি আগ্ৰহী এনেকুৱা ল'ৰা ছোৱালী যাৰ মানে ধৰা খৰচ দিবলৈ অলপ অসুবিধা হয় কিন্তু পঢ়াৰ প্ৰতি বহুত আগ্ৰহী সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে মানে চৰকাৰে এইটো স্কীম উলিয়াইছে মই তোমাক ভালদৰে বুজাই দিছোঁ কথাটো তোমাৰ তোমাৰ মা আৰু দেউতাৰ চৰকাৰী চাকৰি নাই নহয় তেতিয়াহ'লে ন অঁ তেতিয়াহ'লে তুমি স্কীমটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা প্ৰথমতে তুমি দেউতাৰ এখন ইনকম চাৰ্টিফিকেট উলিয়াব লাগিব ইনকম চাৰ্টিফিকেটখনত মানে এইটো প্ৰুফ থাকে ন যে দেউতাৰ বাৰ্ষিক আয় ডেৰ বা দুই লাখৰ ভিতৰত হয় তুমি সেই সেই কাৰণে মানে সেই ইনকম চাৰ্টিফিকেটখন তুমি উলিয়াব লাগিব সেইখনৰ লগত তোমালোকৰ বি পি এল বা ৰেচন কাৰ্ড থাকে যিটো বস্তু তাৰ এটা কপি আৰু তুমি গছ পুলি ৰুই থকা এখন ফটো ফটো এই এডমিশ্যন ল'বলৈ আহোঁতে তোমাৰ বাকী ডকুমেণ্ট কেইটাৰ লগতে সেইকেইটা বস্তু লৈ আহিব লাগিব তুমি অঁ অঁ তুমি নিজৰ বি পি এল কাৰ্ড বা ৰেচন কাৰ্ড সেইখন সেইখনৰ এটা জেৰক্স কপি আনিবা তোমাৰ দেউতাৰ ইনকম চাৰ্টিফিকেটখন আনিবা আৰু তোমাৰ গছ পুলি ৰুই থকা এখন ফটো আনিবা আৰু গছ পুলি বুলি ক'লে তুমি আকৌ গোলাপ ফুলৰ পুলি এটা নাৰ্জি ফুলৰ পুলি এটা ৰুলে কিন্তু নহ'ব তুমি ভাল গছৰ পুলি এটা ৰুব লাগিব এতিয়া চোৱা সাঁচি গছজোপা ইমানতো ডাঙৰ নহয় যে সেইজোপা গছৰ পৰা আমি ছাঁ পাম হয়নে সেইজোপা গছৰ পৰা আমি কাঠ পাম তেনেকুৱাটোতো নহয় গতিকে তেনেকুৱা নহ'ব তুমি ধৰা এই আম গছ কঠাল গছ বা আমলখি গছ তুমি তেনেকুৱা গছ ৰুবা অঁ অঁ অঁ ভাল যিটো ডাঙৰ পুৰঠ গছ হয় সেইটো পুলি হ'লে মানে ভাল হয় হয়

অঁ হৈ গৈছিলে অঁ অঁ

অঁ চোৱা এতিয়া ৰিনিউ কৰোঁতে বহুতদিন মানে আজিকালি যিহেতু মানে চৰকাৰৰ সকলোখিনি সুবিধা উন্নত হৈছে গতিকে বৰ বেছিদিন তোমাক নালাগে হয়টো তোমাৰ খুব বেছি বেছি এমাহ লাগিব পাৰে কিন্তু যদিও কিছু কিছুদিন লাগে তেতিয়াও তুমি তাৰ এটা চিন্তা কৰিবলগীয়া মানে বিষয় নহয় কাৰণ তুমিযে এপ্লাই কৰিবা এপ্লাই কৰোঁতে তেওঁলোকে তোমাক এখন ৰিচিপ্ট দিব সেই ৰিচিপ্টখনত এটা নাম্বাৰ থাকে সেইকাৰণে তুমি সেই ৰিচিপ্টখন দিওঁ আমাৰ ওচৰত মানে এডমিশ্যনটো ল'ব পাৰিবা তাৰ পাছত হ'ব সেই ৰিচিপ্টটো হ'লেও হ'ব কিন্তু তাৰ পাছত তোমাৰ তুমি যেতিয়া এডমিশ্যনটো ল'বা তাৰপাছত তোমাক এটা নিৰ্দিষ্ট ডেট জনোৱা হ'ব সেই ডেটটোত তুমি ইনকম চাৰ্টিফিকেটখনৰ আচল কপিটো আমাৰ হাতত জমা দিব লাগিব হয়

হয়

হৈ যাব হৈ যাব তোমাৰ এডমিশ্যন হৈ যাব যিহেতু তোমাৰ মেৰিট লিষ্টটো নাম আহিছে হৈ যাব তোমাৰ অঁ অঁ এতিয়া তোমাৰ এই ফি ৱেইভাৰ স্কীমটো লোৱা মানে আটাইতকৈ তোমাৰ ভাল সুবিধাটো হ'ব কি এইটো লোৱাৰ কাৰণে তোমাৰ এডমিশ্যনটো আধাতকৈও বেছি কম হৈ যাব তুমি মাত্ৰ নশ চাপ্পন টকা মানে নাইন হাণ্ড্ৰেড ফিফটি চিক্স ৰুপিজ তুমি জমা কৰিব লাগিব কলেজত তুমি অকল সেইটো এমাউণ্ট দিলেই হ'ব বহুত ৰেহাই হৈ যায় চৰকাৰে মানে এইটো সুবিধা হ'বলৈকে উলিয়াইছে এই স্কীমটো যাতে মানে তোমালোকে তোমালোকৰ নিচিনা শিক্ষাৰ্থীয়ে মানে যাতে পঢ়া শুনাটো নিজৰ মানে বজাই ৰাখিব পাৰে অঁ হয় কওক কোৱা আচলতে এইটো ইয়াৰ লগত জড়িত নহয়

হয় হয় নাই নাই চোৱা এইটো তেনেকৈ সম্ভৱ ক'তো নাই কিন্তু মানে বি পি এল কাৰ্ডখন থকাৰ বাবে বা ইনকম চাৰ্টিফিকেটখন থকাৰ কাৰণে তুমি সেই স্কলাৰশ্বিপটো কাৰণে এপ্লাই কৰিব পাৰিবা কাৰণ তোমাৰ মাৰ্কচো ভাল সেইটো এটা বেলেগ বস্তু কিন্তু এই এই এডমিশ্যনৰ কাৰণে লোৱা এইটো ফি ৱেইভাৰ স্কীমটো এটা বেলেগ বস্তু দুইটা কিন্তু চৰকাৰী আৰু দুইটা মানে তোমাৰ মেৰিট বেচিচত বা তোমাৰ শুদ্ধ ডকুমেণ্টচ বেচিচত নিৰ্ভৰ কৰে হয় হয় হয় বহুত সুবিধা পাব

হয় হয় হয় মই বুজিছোঁ এতিয়া সেইকাৰণে মানে চৰকাৰে স্কীমটো উলিয়াইছে আশা কৰোঁ তুমি কথাখিনি ভালদৰে বুজি পাইছা অঁ তেতিয়া তুমি নিজৰ শুদ্ধ ডকুমেণ্টছখিনি লৈ পেলাই কাইলৈ বা পৰহিলৈ কলেজত আহি যাবা এডমিশ্যনটো ল'বৰ বাবে সময়মতে আমি নটা বজাৰ পৰা আৰম্ভ কৰিম এডমিশ্যনৰ প্ৰক্ৰিয়াটো নটা বজাৰ পৰা চাৰিমান বজালৈকে চলি থাকিব থাকিব থাকিব নাই তে তেওঁলোক থাকিব বিভাগে মানে বিভাগৰ যিটো ক্লাছৰুম ঠিক কৰি দিয়া হ'ব তেওঁলোক তাতে থাকিব বাকী আমি চোৱা চিতা কৰিবৰ কাৰণে মাজে মাজে বাৰু অহা যোৱা কৰি থাকিম আৰু তুমি এডমিশ্যন লওঁতেও বা এতিয়া যদি তুমি ইনকমখন এপ্লাই কৰিবলৈ যোৱা তেতিয়াও তুমি যদি কিবা আকৌ অসুবিধা পোৱা বা কিবা যদি আৰু জানিবলগীয়া থাকে তুমি মোক আকৌ জনাবা ঠিক আছে হয় হয় হয় হয় আচলতে যেতিয়া তোমালোকে হাই চেকেণ্ডেৰী পৰীক্ষাটো দিয়া হাই চেকেণ্ডেৰী ফাইনেলটো তাৰ পাছত যে কলেজত এডমিশ্যন ল'বলৈ আহা তোমালোকক সেই হাই চেকেণ্ডেৰী পঢ়ি থকা শিক্ষক শিক্ষয়িত্ৰীয়ে এই বিষয়ে জ্ঞানটো দিব লাগে কিছুমানে দিয়ে ধৰা কিছুমানে নিদিয়ে কিন্তু এই নিদিয়াখিনিৰ বাবে আমাৰ আমাৰ এই এডমিশ্যন হেল্প ডেস্কটো আছে হয় হয় হয় হয় হয় নাই মই বুজিছোঁ কিন্তু হয় হয় হয় এতিয়া কি এতিয়া কিন্তু বুজি পালা নহয় ন কথাখিনি অঁ ঠিক আছে দিয়া ঠিক আছে তুমি তেতিয়া কাইলৈ সময়মতে আহি যাবা কৰিবা কৰিবা কৰিবা একো নাই অঁ ঠিক আছে